এক জানুৱাৰী দুহেজাৰ এক দুই জানুৱাৰী দুহেজাৰ দুই তিনি জানুৱাৰী দুহেজাৰ তিনি চাৰি জানুৱাৰীৰ দুহেজাৰ চাৰি পাঁচ জানুৱাৰী দুহেজাৰ পাঁচ